মই ফুৰিবলৈ যাওঁতে ৰে'ল আৰু ফ্লাইটতে বেছি ভাল পাওঁ কাৰণ ৰে'লত হৈছে বেছি খৰচ নহয় কম খৰচতে যাব পাৰি আৰু ৰে'লত মোৰ যিহেতু মোৰ বমি প্ৰব্লেম হয় মোৰ বমি তাত বেছি ভাল পাওঁ বমি নহয় আৰু ৰে'লতো আমি খোৱা বস্তুৱে পাওঁ আমি খোৱা যোগানো দিয়ে ৰে'লত আৰু তেনেকৈ বাহিৰলৈ যোৱা প্ৰস্ৰাৱ কৰা লেট্ৰিন কৰা তেনেকৈ চব আমি ৰে'লতে কৰিবলৈ পাওঁ আৰু ফ্লাইটত যিহেতু কম সময়তে আমি পাওঁগৈ হয় তাত খৰচটো বেছি হয় কিন্তু আমি দূৰ দূৰণিলৈ গ'লে মানে আমি ফ্লাইটতে যাব পাৰোঁ আৰু ফ্লাইটত গ'লে গ'লেও আমি খাদ্য যোগান আমি বেছিয়ে পাওঁ খাদ্য খাবলৈ পাওঁ আৰু হেৰি ফ্লাইটত গ'লে মানে আমি বেছি এই বেছি সুবিধা হয় এইটো কাৰণে আমি দূৰ দূৰণিৰ ৰাস্তালৈ গ'লে মানে আমি কম সময়তে পাওঁগৈ আৰু আৰু ৰেলত ৰে'লৰ আৰু ফ্লাইটতে আমি সেইকাৰণে ভাল পাওঁ সেইকাৰণে কম খৰচতে হয় আৰু আৰু আৰু ৰে'লত আৰু ৰে'লত চাফচিকুণতাৰে ভৰি থাকে কিছুমান ৰেলত আৰু ফ্লাইটতো চাফচিকুণেৰে ভৰি থাকে আমি ৰে'লত গ'লে মানে কম খৰচ হয় বিছ পঞ্চাছ টকা এশ টকাতে পাওঁগৈ আৰু প্লেইনত দূৰ দূৰণিলৈ যিহেতু যোৱা হয় দূৰ দূৰণিলৈ গ'লে মানে আমাক যিহেতু দহ হাজাৰ ন হেজাৰ পাঁচ হাজাৰ বাৰ হেজাৰতে আমি পাওঁতে আৰু আৰু আৰু খৰচ তেনেকৈয়ে হয় আৰু খৰচ আমি ৰেলত ৰেলত কিছুমান কাপোৰ আৰু কাপোৰ আৰু কাপোৰ তেনেকৈ খোৱা বস্তু চব আমি তাতেই পাওঁ কাপোৰৰ লগতে আমি চব আমাৰ যোনবোৰ সামগ্ৰী হয় ছোৱালী বস্তু সেইবোৰৰ লগতে আমি চব পাওঁ আৰু আৰু আৰু আমি ৰে'লত গ'লে মানে কি হয় য'ত আমি নামিব বিচাৰোঁ বা য'ত যোনটো ষ্টেশ্যনত আমি নামিব বিচাৰোঁ সেইটোতে আমি নামিব পাৰোঁ আৰু চব ৰে'লত গ'লে মানে চব বহুত মানুহ একেলগতে আমি যাবলৈ পাওঁ ভাল হয় আৰু তাত মই ভাবোঁ ৰেলত ৰে'লত গ'লে মানে বেছি ভাল হয় আৰু ৰে'লত আমি গ'লে মানে কি হয় তাত চব বস্তুৱে পোৱা যায় আৰু কাপোৰৰপৰা আদি কৰি আৰু যেনেকৈ খোৱা বস্তুৰপৰা আদি কৰি চব আদি কৰি চব আমি তাতে কিনিব পাৰোঁ আৰু ষ্টেচনতো তেনেকৈ চব খোৱা বস্তু থাকে আৰু চব খোৱা খোৱা যোগানো ধৰ কৰিব পাৰোঁ আৰু প্লেইনতো প্লেইন প্লেইনতো যাব পাৰোঁ প্লেইনতো তেনেকৈ খোৱা বস্তু থাকে কিনিব পৰা বস্তু থাকে প্লেইনত আমি বেমাৰী বেমাৰী অসুখ থকা মানুহ থাকিলে মানে আমি তাত অসুখ অসুখ বিসুখ হ'লে মানে আমি যাব পাৰোঁ প্লেইনতো নিব পাৰোঁ ট্ৰেইনতো নিব পাৰোঁ আমি ট্ৰেইনতো আমি অসুখ বিসুখ থকা ব্যক্তিকো আমি তাত নিব পাৰোঁ তেনেকৈ আৰু ট্ৰেইনত আমি কিহেতু আমি শুই যাব পাৰোঁ ট্ৰেইনত গ'লে মানে যদি আমি ৰিজাৰ্ভেশ্যন টিকেট কাটো তেতিয়া আমি মানে শুই যাব পাৰোঁ এ চি ডাবা থাকে তাত আমি শুই যাব পাৰোঁ ধুনীয়াকৈ তেনেকৈ ফেমিলি আমি গ'লে মানে আমি বেছিকৈ ভাল পাওঁ ট্ৰেইনত আমি ট্ৰেইনত যেনেকৈ তেনেকৈ আমি ফেমিলি মানুহ যাব পাৰোঁ আমি বেছিকৈ আৰু তেনেকৈ ফ্লাইটত হয় যে ফ্লাইটতো আমি যাব পাৰোঁ আমি ফেমিলিও যাব পাৰোঁ দূৰ দূৰণিলৈ কেনিবা গ'লে মানে এতিয়া যিহেতু দূৰ দূৰণিলৈ যাবলৈলগীয়া হয় আমাক দূৰ দূৰণিলৈ আমি যিহেতু আমি বাছত কাৰত যাব নোৱাৰোঁ সেইকাৰণে আমি প্লেইন ব্যৱহাৰ কৰোঁ বা ট্ৰেইনত প্লেইনত আমি যিহেতু ফেমিলি যাব পাৰোঁ তাত তাতো আমি একো অসুবিধা নেপাওঁ কাৰণ কাৰণ তাত যিহেতু চব যোগান থাকেই তেনেকৈয়ে আৰু আৰু যিহেতু প্লেইনতো মোৰ মানে বমিৰ প্ৰব্লেম নহয় প্লেইনত গ'লে মানে তেনেকৈ আৰু প্লেইনত গ'লে মানে আমি কি হয় কি হয় খোৱা যোগানটোতো আমি ভালকৈ পাওঁ আৰু তেনেকেই আমি ফ্লাইটতো আমি সেই প্ৰস্ৰাৱ স্ৰস্ৰাৱ কৰিবৰ কাৰণে সুবিধা পাই যাওঁ আমি প্লেইনত গ'লে মানে আৰু তেনেকৈ ট্ৰেইনতো পাওঁ আমি মই ভাবোঁ ট্ৰেইন আৰু ৰে'লত সেইকাৰণে বেছি আমি বেছি ভাল বুলি গম পাওঁ ধন খৰচ কৰা কথা আহিছে ধন খৰচ আমি যিহেতু দূৰ দূৰণিলৈ যাবলগীয়া হয় প্লেইনত তেতিয়া খৰচ হ'বই আৰু প্লেইনততো আমি যদি এতিয়া ঘপককৈ যদি যাবলগীয়া হয় দূৰলৈ মুম্বাই চেন্নাইত সেইবোৰলৈ আমি যদি প্লেইনত যাবলগীয়া হয় তেতিয়াতো খৰচ হ'বই দহ হেজাৰ পোন্ধৰ হেজাৰ বাৰ হেজাৰ তেতিয়াতো আমাৰ ঘৰৰ হ'বই আৰু প্লেইনত গ'লে মানে কি হয় দুদিন তিনিদিন লাগি যায় ট্ৰেইনত গ'লে মানে দুদিন তিনিদিনা চাৰিদিন লাগি যায় কিছুমানৰ ট্ৰেইনত গ'লে মানে আমি সেই ফ্লাইটত আমি সোনকালে পাওঁগৈ গ'লে মানে এতিয়া দূৰ দূৰণিলৈ গ'লে মানে আৰু আৰু খৰচ হৈছে এটা টিকেটৰ দাম যদি প্লেইনত এটা টিকেটৰ দাম হৈছে আমাৰ ইয়াত ন হেজাৰ দহ হেজাৰ বাৰ হেজাৰ আৰু তেনেকৈ ট্ৰেইনত হৈছে পাঁচশ চাৰিশ তেনেকৈ হয় আৰু আৰু আমি যিহেতু আমি আৰু আমি যিহেতু মানুহে মানুহবোৰে ভাবোঁ যে আমি প্লেইনত দিগদাৰ নহয় বুলি ইমানো দিগদাৰ নহয় দিগদাৰ হয় বুলি আমি ইমানো দিগদাৰ নহয় আৰু প্লেইনত গ'লে মানে আৰু ৰে'লতো তেনেকৈ একো দিগদাৰ নহয় মানুহ মানুহবোৰে ভাবে ইমান দিগদাৰ হয় বুলি কিন্তু ইমানো দিগদাৰ নহয় আমি প্লেইনত গ'লে মানে আমি ফেমিলি মানুহ আমি যাব পাৰোঁ বোলে বেমাৰী মানুহ শুই যাব বিচাৰিছে আমি প্লেইনত আমি ট্ৰেইনত শুইও নিব পাৰোঁ শোৱায়ো নিব পাৰোঁ তেনেকৈ আৰু ফ্লাইটত হৈছে ফ্লাইট চাফচিকুণ হৈছে ফ্লাইটত হৈছে চাফচিকুণ আমি বেমাৰী মানুহ এজনে চাফচিকুণ হৈহে নিব লাগে আমি ফ্লাই ফ্লাইটত প্লেইনত আমি চাফ চাফচিকুণৰে আমি যে যাব পাৰোঁ আৰু যিহেতু কাপোৰ কানি কথা কৈছে কাপোৰ কানি আমি চব নিব পাৰোঁ সা সামগ্ৰী আমাৰ আৰু যিহেতু যিহেতু আমাৰ বেমাৰ বেমাৰী মানুহ থাকে বেমাৰী মানুহৰ কাৰণে এতিয়া কাপোৰ চেঞ্জ কৰা কাপোৰ সলোৱা তেনেকৈ আমি ৰে'লতো আমি কাপোৰ খোলে চেঞ্জ কৰিব পাৰোঁ তেনেকৈ আৰু আৰু যিহেতু আমাৰ আৰু যিহেতু আমাৰ দূৰ দূৰণি ৰাস্তা থাকিলে মানে বা ভাগৰ যোগৰ লাগিলে মানে আমি তেনেকৈয়ো ওলাই মেলি অকণমান খোজ চোজ কাঢ়িব মেলিব পাৰোঁ আৰু তেনেকৈয়ে হয় আৰু কাপোৰ কাপোৰ কানি তেনেকৈ প্লেইনত ট্ৰেইনত গ'লে মানে কাপোৰ কানি বিক্ৰী কৰিবলৈ আহে আমাৰ মানুহবোৰে কিছুমান মানুহবোৰে তেনেকৈ আমাৰ মানুহবোৰে তাৰপৰা কিনি কিনি মেলি মানে একো কষ্ট নোহোৱাকৈ মানে ল'ব পাৰোঁ আৰু আৰু যিহেতু আমাৰ ট্ৰেইনত এতিয়া আমাৰ এতিয়া ট্ৰেইন ষ্টেচনটোলৈ অলপ দূৰ হয় হ'লেও আমি গৈ ট্ৰেইনতে ভাল পাওঁ ট্ৰেইনৰ ষ্টেশ্যনটো আছে আমাৰ শিমলুগুৰিত শিমলুগুৰিৰপৰা যাবলৈ ইমানো কষ্ট নহয় আৰু প্লেইনত আৰু প্লেইনত প্লেইনলৈ অলপ দূৰ হয় ফ্লাইটত যাবলৈ মানে আৰু আৰু আৰু সা সামগ্ৰীবোৰ তেনেকৈ আমি ক্ৰয় কৰাতো আমি মানুহ অহা সুবি সুবিধা পাওঁ ইমান কষ্ট নহয় চবতে আমি সুবিধাই পাওঁ আৰু তেনেকৈ আমাৰ চব বস্তুৱে নিব পাৰি প্লেইনতো নিব পাৰি ট্ৰেইনতো নিব পাৰি আৰু যিহেতু তাৰপৰা আমি চব বস্তু পাওঁৱেই সেইকাৰণে আমাৰ ইমানো দূৰ নহয় ইমানো আমাৰ বেছি কষ্ট নহয় আৰু যিহেতু আমাৰ আমাৰ যিহেতু আমাৰ ট্ৰেইনত ট্ৰেইনত ইমান কষ্ট নহয় যাবলৈ আৰু আমাৰ বাছত বাছত বা হেৰিয়াত গ'লে যিমান বাছত বা গাড়ীত গ'লে যিমান আমাৰ প্ৰব্লেম হয় এতিয়া মোৰ বাছত গ'লে মানে যিহেতু মোৰ বমিৰ প্ৰব্লেম হয় বাছত গ'লে মানে মোৰ বমি হয় আৰু গাড়ীটো গ'লেও মোৰ বমি হয় সেইকাৰণে মই বেছিকৈ ভাল পাওঁ মই ৰেল বা ফ্লাইটতে ভাল পাওঁ আৰু আৰু যিহেতু ফ্লাইটত ফ্লাইটত হৈছে এবাৰতে বহুত মানুহ ক্ৰয় কৰে আৰু বহুত মানুহ মানে এবাৰতে যাব পাৰে পিকনিক ওলালে মানে বা দূৰ দূৰণিলৈ পিকনিক ওলালে তেনেকৈ আমি এটা ফেমিলি হিচাপে আমি যাব পাৰোঁ গোটেই ট্ৰেইনত যাব পাৰোঁ তেনেকৈ আৰু ফুৰিবলৈ মেলিবলৈ গ'লে আমি ট্ৰেইনতে যাব পাৰোঁ আৰু যিহেতু আৰু যি যিহেতু ফ্লাইটত ফ্লাইটত হৈছে আমাৰ যেতিয়া আমাৰ যেতিয়া বেমাৰী মানুহবোৰ যাব বেয়া দিগদাৰ নহয় বেমাৰী মানুহ আমি যাব পাৰোঁ ফ্লাই ফ্লাইটত আৰু ফ্লাইটত গ'লে মানে আমাৰ ইমান মানুহ প্ৰব্লেম নহয় আৰু যিহেতু আমাৰ ফ্লাইটত ইমান দিগদাৰো নহয় যাবলৈ যে তেনেকৈ আৰু আৰু ফ্লাইটত হৈছে মানুহবোৰ ইমান দিগদাৰ নাপায় যে